উপন্যাস হৈছে আখ্যানমূলক কল্পকাহিনীৰ তুলনামূলকভাৱে দীঘলীয়া ৰচনা অসমীয়া উপন্যাসৰ জগতখন বহুত বিশাল আৰু এই উপন্যাসৰ পৰা বহুতো আমি নিশিকা কথাও শিকিব পাৰোঁ আৰু অসমীয়া ভাষাৰ সম্ভাষণত ই প্ৰধান্য অসীমত যাৰ হেৰাল সীমা কাঞ্চন বৰুৱাৰ এই উপন্যাসখনৰ পৰা মই বহুতো নিশিকিবলগীয়া কথা শিকিছিলোঁ আৰু এই উপন্যাসখন ইমানেই সুন্দৰ যে ইয়াৰ বজাৰতো বহুতো বহলভাৱে ইয়াৰ প্ৰচলন হৈছিল

অসমীয়া উপন্যাস পাঠ কৰিলে অসমীয়া বিষয়টোৰ ওপৰত বহুতো জ্ঞান লাভ কৰিব পাৰি উপন্যাস অকল অসমীয়া বুলিয়ে নহয় যিকোনো এটা বিষয়ৰ উপন্যাসে সেই ভাষাটোৰ প্ৰতি বহল বহলভাৱে অধ্যয়ন কৰাতোকে বুজায় উপন্যাসে বহুতো যোগাত্মক চিন্তাধাৰা অধ্যয়ন কৰাই